হেল্ল' অঁ কি কৰি আছিলা অঁ ময়ো এনে আছোঁ ভালনে সেটোৱে মানে কলেজ চলেজ নাথাকিলে কিবা কিবি কামত মানে কিবা কিবি কামত ব্যস্ত হৈ থাকো যে ইমানকে মানে আৰু কল এটা কৰিম বুলি মই ভাবি থাকোঁ কিন্তু কৰাহে নহয়

কি কৰি আছা এতিয়া অঁ অঁ ভালে ভালে তোমালোকৰ ঘৰত অঁ এই কলেজৰ খবৰটো পাইছা নাই অঁ পঁচিছ তাৰিখে পাতিছে এই পঁচিছ তাৰিখে মান এইটো এলুমিনিমীট এটা পতা কথা ওলাই আছিলে যে আগৰে পৰাই এতিয়া তাৰিখটো ঠিক হ'ল আৰু পঁচিছ তাৰিখে মানে পতা হ'ব এ লগৰবিলাক এতিয়া কাৰো একো কণ্টেক্টেই নাই নহয়

সেইটোৱে মানে কলেজৰ পৰা ওলোৱাৰ পাছত এতিয়া আকৌ খবৰ খাতিয়ে নাইকিয়া হ'ল কাৰো চবেই নিজৰ নিজৰ কাম অঁ আমাৰ কলেজৰ গ্ৰুপটোত আছোঁ মই অঁ নাই নাই গ্ৰুপত চবৰে কণ্টেক্ট হয়নি মই ছাৰৰ একদম খবৰে নোপোৱা হ'লেঁ বহুত দিন হ'ল ছাৰক লগো পোৱা নাই কল কৰোঁ আৰু কেতিয়াবা কেতিয়াবা অঁ বৰ ভাল অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ তাকেইেতো সময় নাই অঁ আজিকালি চবৰে মানে অঁ সেইদিনাই লৈ ল'বা মই ইমান এটা খবৰ নাপাওঁ দেই এই আমাৰ লগৰ নিমিষা বুলি এজনী আছিলে যে সেই তাইকহে মই অকল কল কৰিছিলোঁ তাইৰ লগত পাতিলোঁ আৰু তো তাই আহিব তাই কৈছে যে হেৰি তাই এতিয়া ঘৰত নাই মানে কিবা কামৰ কাৰণে ক'ৰবাত আছেগে তেতিয়া তাই আহিব আৰু পঁচিছ তাৰিখৰ আগত তাৰপাছত সেয়া তাই অহাৰ পাছত আমি পাতিছোঁ আৰু যে লগতে যাম বুলি তাৰপিছত সেই তাৰপিছতে পিন্ধা মানে যেতিয়া আমি ভাবিছোঁ যে কিবা এটা চবে মিলাই পিনি পিন্ধি যাওঁ ইউনিফৰ্ম নিচিনা সেই সেইটোৱেই অঁ দেখিবলে ভাল এতিয়া আমি তেনেকে ইউনিফৰ্ম নিচিনাকে মানে কিবা এটা কাপ ড্ৰেছ মিলাই ল'ব লাগিব আৰু অঁ নিমিষা কৈছিলোঁ মই কিন্তু এতিয়া কি পিন্ধিম মানে তেনেকে কোৱা নাই আৰু কিন্তু চবেই মিলাই পিনি কিবা এটা পিন্ধিম এতিয়া আমি ছোৱালীকেইজনীয়ে হ'লেও কিবা এটা একে একেই পিন্ধি যাব পাৰিম কিন্তু এতিয়া কি পিন্ধিলে ভাল হ'ব

অঁ অঁ নাই নাই এইটো ভাল হ'ব দেখিবলে ভাল লাগে ক'লা ব্লাউজ ক'লা মেখেলাৰ লগত মুগা চাদৰ

থাকে চবৰ ঘৰত থাকে সেইটোৱে মোৰ আছে বাৰু ব্লাউজটো অকমান ঠিক ঠাক কৰিলে বাকী এইখিনি তাকে মোৰো বহুত মনত পৰে এতিয়া খুব ভাল লাগিছে মানে যাবলে পাম বুলি অঁ কাকো মই লগেই পোৱা নাই বুলি ক'ব পাৰি কলেজ এৰাৰ পাছত ঠিকটো আমি মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰীখিনিয়ে লগ হৈ পিনি আমি কিবা এটা কলেজলে লৈ গ'লে ভাল হ'ব নেকি অঁ অঁ আমি চবেই কিবা এটা অঁ অঁ

কিবা তেনেকুৱা শৰাই চৰাই কিবা এখন নিব পাৰিলোহেঁতেন আমি অঁ চাৰ বাইদেউহঁতেলেও আমি গামোচা চামুচা কলম এটা এটা হ'লেওতো নিব পাৰোঁ সেইটোৱে চবেই এতিয়া কথাটো পাতি কিবা এটা লৈ গলে ভাল হ'ব তাকে অঁ কথাটো গ্ৰুপত পাতিলে ভাল হ'ব তেতিয়া কাকো বেলেগ বেলেগকে কৈ থাকিব নালাগে আৰু অঁ তাকে

ও

অঁ লাকিৰ লগত পাতিছিলা ন অঁ অঁ

তাকে এতিয়া কাপোৰটো হ'ল তেতিয়াহ'লে অঁ সৰু ষ্টাইলটোহে এতিয়া অকণমানটো ষ্টাইল চিষ্টাইল কৰি যাব লাগিব ন ফটো চটো মাৰিব লাগিব চবকে ইমান দিন লগ পোৱা নাই অলপ সোনকালেই যাম নেকি দহ দহটা এঘাৰটামান বজাত অঁ সেইকিটা বস্তুকিটা লৈয় যাব লাগিব সেইটোৱে মোৰ অঁ মোৰ যাওঁ যাওঁ লাগিয়েই আছে আৰু সেইটোৱেই বেয়া বেয়া মনো নাযায় নহয় ইমান দিনৰ পাছত যাম কলেজখনলে চবকে লগ পাম ভাল লাগিব এতিয়া বিয়া হ'ল নি ক'ত বিয়া হ'ল ধেমাজি চাইডে ন মই গমেই নাপাওঁ কেতিয়া বিয়া হ'ল তাইৰ অঁ অঁ বিয়া মানে পলাই গ'ল অঁ অঁ অঁ কি খবৰ তাইৰ ভালনে অঁ মই গমেই নাপাওঁ তাই খুব ভাল হ'ব পায় অঁ তাইৰ দেৰি হ'ব ন হ'ব আহিব যে বাকী মই মই তেনেকে একো খবৰ নাপাওঁ কেতিয়াবা কেতিয়াবা কল এটা কৰোঁ আৰু তেনেকে মই কাকো লগেই পোৱা নাই ছাৰহঁতলেও বহুত মনত পৰে মানে চাৰ বাইদেউহঁতলেও বহুত পিটন দিয়ে কিন্তু হ'লেও ভাল লাগে ছাৰক সেইটোৱে আমাকটো ভালৰ কাৰণেই তেতিয়া খং উঠে কিয় মাৰিছে বুলি এতিয়া বুজি পাইছোঁ আমাৰ ভালৰ কাৰণে মাৰিছে বুলি অঁ অঁ অঁ অঁ অঁ এই সেইটোৱেইতো অঁ অঁ অঁ

সেইটোৱে ইমান লগ পাম ডাঙৰকে পাতিছে অঁ মই গম পাইছোঁ সেইটোৱে আহিবা তেতিয়া ভাল লাগিব চবেই ও ও হ'ব